অঁ বাইদেউ কওক খবৰ ভালে হয় নেকি অহা সপ্তাহত অঁ মোৰ অলপ অসুবিধা মোৰ অলপ অসুবিধা হৱেই হেৰি চাঞ্চ আছে তথাপিও বাৰু যাবা চেষ্টা কৰিম কি কেনেকৈ যাব

অঁ খিচাৰি চিচাৰি খাৱা অঁ মাহ প্ৰসাদৰ পইচা পায় পইচাৰ বা পইচা পায়

অঁ অঁ বাইদেউ পইচা পায় অঁ

অঁ অঁ

অঁ গাড়ী গুড়াটো ধৰা গৈছে অঁ অঁ ঠিক আছে অঁ অঁ অঁ হ'ব দে বাৰু